ৰন্ধনশৈলীত ব্যৱহাৰ হোৱা কিছুমান বিৰল অসাধাৰণ উৎপাদান হৈছে নিমখটো নিমখ এতিয়া বেছি হ'লে খাদ্যখিনি খাব নোৱাৰি আৰু হালধি হালধি বেছি হ'লে তিতা হৈ যায় ঠিক তেনেকৈ জলকীয়া জ্বলা বেছি হ'ব পাৰে তেনেকেই আৰু আৰু ধৰক পচলা পচলা আনিব লাগিব কাটিব লাগিব কুটিব লাগিব এইটো হাতত এটা চেকো হয় আৰু তেনেকুৱা